শৰ্মা গেছ এজেঞ্চি মোক এটা গেছ চিলিণ্ডাৰ লাগিছিলে নতুনকৈ তাত আৰু কি কি কাগজ পত্ৰ লাগিব মোক সকলো কথা আপোনালোকে জনাবচোন মই ডেৰগাঁৱলৈ যোৱা কথা আছে তালৈ মোৰ এটা গেছ চিলিণ্ডাৰ দৰকাৰ হৈছিলে আৰু সেইবাবে মই মানে গেছটো মোৰ বহুত প্ৰয়োজনীয় দৰকাৰী মানে সেইকাৰণে মোৰ ঘৰ বৰটিং নাওহ'লীয়া ভগদত্ত আলি পথ তাতে মই আপোনালোকক জনাইছোঁ তালৈ ঠিকনাটো দি আপোনালোকে সেইমতে মোক কণ্টেক্ট কৰি ল'ব আৰু মোক কিমান লাগিব মই সেইটো মোক জনাব